স্পীড ৰাণিং টেষ্ট হিচাপেতো মই সৰুতে এবাৰ দিছিলোঁ ক্লাছ ছিক্সত থাকোঁতে সেইটো দুশ মিটাৰ এটা ৰাণিং টেষ্ট আছিল তাত মই থাৰ্ড পজিশ্যন পাইছিলোঁ আৰু বাকী দশম শ্ৰেণী মানে ক্লাছ টেনত থাকোঁতে মই আৰু এটা দিছিলোঁ ৰাণিং টেষ্ট এইটো বাৰু পাঁচশ মিটাৰ আছিল তাত খালী মই ফাৰ্ষ্ট হৈছিলোঁ তাৰপিছতে গেমিং চেলেঞ্জ হিচাপে মই কাবাডী পাই কাবাডীত অংশগ্ৰহণ কৰিছিলোঁ তাতে এটা অপ'জিট টিমে আঠজনীয়া টিমে মোক চে মোক মানে আমাৰ কেইজনমানক চেলেঞ্জ কৰিছিল সেই কাবাডীৰ বাবে আমি এই চেলেঞ্জটো একচেপ্ট কৰি ল'লোঁ আৰু তেওঁলোকে চেলেঞ্জ কৰা এটাই কথা আছিল যে আমি অলপ ক্ষীণ আছিলোঁ তেওঁলোক অলপ শকত আছিল সেইবাবে তেওঁলোকে আমাক অলপ তল পেলাবৰ বাবে সেই চেলেঞ্জটো দিছিল তেওঁলোকে চেলেঞ্জটো দিয়াৰ বাবে আমি নিজৰ মান ৰক্ষাৰ বাবে সেই চেলেঞ্জটো একচেপ্ট কৰিলোঁ আৰু তেওঁলোকক

তেওঁ প্ৰথম আমাক তিনিজনক আউট কৰাই দিছিলে তাৰপিছত আমাৰ জ্যোতি ভাৰ্গৱ আৰু নীলু বোলা তিনিজন আছিলে তেওঁলোকক প্ৰথমতে আউট কৰাই দিলে কাবাডীত তাৰপিছত আমি মই আৰু আমাৰ চাৰিজন চিণ্ময় মৌচুম আৰু দুজন আছিল আমি চাৰিজনে মিলি প্ৰথম তেওঁলোকৰ দুজনক হৰালোঁ তাৰপিছত মই গৈছিলোঁ মই গৈ তেওঁলোকৰ দুজনক একেলগে আউট কৰাইছিলোঁ তাৰপিছতে আমি সেইখন মেটচ্ জিকি গৈছিলোঁ সেই চেলেঞ্জটো বহুত ভাল লাগিছিল সেইটো এটা এক পাহৰিব নোৱাৰা অনুভৱ তাৰপিছত আৰু আমি এক ক্ৰিকেট চেলেঞ্জ খেলিছিলোঁ প্ৰথমৰটো আমি যি আছিল আমি প্ৰথম বেটিং পাইছিলোঁ তো বেটিং পাওঁতে অলপ ভয় লাগিছিল কাৰণ আমাৰ টীমটোত ভাল বেটছমেন নাছিল ছ' আমি অলপ ভয় খাইছিলোঁ তো প্ৰথমতে আমাৰ বহুতো উইকেট গ'ল আমাৰ প্ৰথম মাত্ৰ দুই অভাৰ যোৱাৰ পিছতেই আমাৰ ছজন একেলগে আউট হৈছিল লেঠাৰিকৈ তাৰপিছত আমাৰ অলপ ৰাণ হ'ল ৰাণ হোৱাৰ পিছতেই আমি এজন এজনকৈ সকলো আউট হৈ গ'লোঁ কিন্তু আমাৰ বেটছমেন ভাল নাছিল যদিও আমাৰ কিন্তু ফিল্ডিং আৰু বলাৰ দুয়োটাই বহুত ভাল আছিল আৰু উইকেট কীপাৰজনো অলপ ভাল আছিল আমি যেতিয়া আমাৰ পাল আহিল বলিং কৰা তেতিয়া আমাৰ প্ৰথম অভাৰটো গ'ল তাপা দ্বিতীয় অ'ভাৰটো আৰম্ভ হোৱাৰ লগে লগে আমাৰ এজন ফিল্ডাৰে তেওঁলোকৰ প্ৰথমজন খেলুৱৈ আউট কৰিলে তাৰপিছত আমাৰ লাহে লাহে আমাৰ মেটচ্ চেলেঞ্জটো অৰ্থাৎ মেটচখন আমাৰ জিকাৰ দিশে গতি কৰিলে সেইদৰে আমি লাহে লাহে প্ৰত্যেকজনকে আউট কৰি কৰি লাষ্ট ছিক্সটি নাইন ৰাউণ্ডত অৰ্থাৎ ৰাণত ছিক্সটি নাইন ৰাণত আমি তেওঁলোকক হৰাইছোঁ তাৰপিছতেই আমি আমাৰ এটা অনলাইন গে'মিং হিচাপে আমাৰ আছে এটা চেলেঞ্জ এটা নহয় বহুতো আছে তাৰ ভিতৰতে আমাৰ এই ফ্ৰী ফায়াৰ যিটো এটা আছে ফ্ৰী ফায়াৰে আমাৰ একে আহিছিল আমাৰ বাবে চেলেঞ্জ প্ৰথম প্ৰথম প্ৰথম চেলেঞ্জটো আছিল আমাৰ অঞ্চলৰে আছিল এজন এটা টীম আছিল টাইগাৰ নামৰ তেওঁলোকে বহুতো ভাল খেলিছিল তেওঁলোকৰ নামো আছিল আমাৰ অঞ্চলত তেওঁলোকে আমাক আমাৰ চাৰিজন আছিল প্ৰহ্ণিমান শ্যামল চিন্ময় আৰু মোক আমাৰ এটা টীম আছিল আমি অলপ ভাল খেলিছিলোঁ আমালৈ তেওঁলোকৰ এটা চেলেঞ্জ আনিছিল যে তোমালোকৰ পাৰা যদি তোমালোকে পাৰা যদি আমাক হৰাই দেখুওৱা সেয়ে আমি তেওঁলোকৰ সেই চেলেঞ্জটো একচেপ্ট কৰি লৈছিলোঁ আৰু তেওঁলোকে এখন কাষ্টম বনাইছিল ছ' আমি অংশগ্ৰহণ কৰিলোঁ তাপা তাৰপিছতেই আমাৰ তেওঁলোকে আমাক আমাৰ খেলসমূহ দেখাবৰ বাবে তেওঁলোকে আন কেইবাজনো আমাৰ যিহেতু আমাৰ ফ'ৰ ভাৰছেছ ফ'ৰ অৰ্থাৎ তেওঁলোকৰ ফালে চাৰিজন আমাৰ চাৰিজন আছিল তাৰ হিচাপে তেওঁ ত্ৰিছজন আৰু চাব পৰাকৈ মানুহ তাত সেই কাষ্টমখনৰ এণ্টাৰ কৰাইছিল অৰ্থাৎ এই অৱজাৰ্ভেশ্যন হিচাপে থৈ দিছিল ত্ৰিছজন মানুহ যিহেতু তেওঁলোকে ভাবিছিল যে তেওঁলোকে আমাক হৰাব পাৰিব আৰু আমাক লাজ দিব তেওঁলোকে তাৰপিছতে খেল আৰম্ভ হ'ল আৰম্ভ হোৱাৰ পিছতে প্ৰথম তিনিটা ৰাউণ্ড তেওঁলোকে আমাৰ লেঠাৰিকৈ হৰুৱাইছিল তাৰপিছতে তেওঁলোকে আমাৰ কম্ আমাৰ টীমটোক প্ৰথম লেঠাৰিকৈ তিনি ৰাউণ্ড হৰালে তাৰ পিছৰ পৰা আমি আমাৰো আমাৰ অলপ ইগ'ত লাগিল আমাৰ খং উঠিল আমি আৰু অলপ মনে প্ৰাণে চেষ্টা কৰিলোঁ তাৰপিছত তাৰ পিছৰ ৰাউণ্ডটো আমি আমাৰ হাতলৈ আহিল তাৰ পিছৰ পৰা লাহে লাহে এটাৰ পৰা এটাৰ পাছত এটা ৰাউণ্ড আমি জিকি গ'লোঁ একেবাৰে লাষ্টৰ ৰাউণ্ডত আমাৰ চিণ্ময় মই আৰু প্ৰহ্ণিমান মৰি গৈছিলোঁ তেওঁলোকে আমাক আমাৰ কেৰেক্টাৰ এই থাকে ন এই কেৰেক্টাৰটো মানে আমাৰ মৰি গৈছিলোঁ তাৰপিছতে তা বাকী আছি বাচি আছিল কেৱল শ্যামল তো শ্যামলেই গোটেই খেলখন অৰ্থাৎ তেওঁলোক দুজন আছিল একেলগে সেই দুজনক অকলে ওৱান ভি টুত হৰাই দিছিল তাৰপিছত আমাৰ গেইমখন ছয় সাতত বৈয়া হৈ গৈছিল অৰ্থাৎ তেওঁলোকে সাত ৰাউণ্ড কৰিব নোৱাৰিলে আমি সাত ৰাউণ্ড কৰিলোঁ টুটেল গেমখন যিহেতু সাত ৰাউণ্ডৰ হৈছিল তো সাত ৰাউণ্ড আমি কৰিলোঁ আৰু তেওঁলোকে ছয় ৰাউণ্ডে ৰখি গ'ল তাৰপিছতো বহুতো আমাৰ চেলেঞ্জ আহিছিল এবাৰ ৱৰ্ল্ডৰ পৰা আহিছিল দুজনমান সেই ৱৰ্ল্ডৰ পৰা যে যেতিয়া আহিছিল আমালে অলপ চেলেঞ্জ এটা কাষ্টম চেলেঞ্জ তো কাষ্টম চেলেঞ্জ আহোঁতে বাৰু তেতিয়া আমি আমাৰ দুজনমান বেলেগ আছিল বাকী প্ৰহ্ণিমান মই আছিলোঁ তাৰ লগত বেলেগ বুলিবলৈ নীলো আমাৰ আছিল আমাৰ লগৰেই হয় গোটেইজন নীলো আছিল আৰু ভাৰ্গৱ আছিল তো নীলো ভাৰ্গৱ বাৰু প্ৰহ্ণিমান আমি আমাক মানে সেই ৱৰ্ল্ডৰ প্লেয়াৰসমূহে মাতিছিল মতাৰ পিছত আমি সোমালোঁ তেওঁলোকৰ গ্ৰুপত তো সোমোৱাৰ পিছত তেওঁলোকে ক'লে যে তেওঁলোকে হিন্দীভাষী আছিল তেওঁলোকে কৈছিল যে দম হ্যে তো হমে মাৰকে দিখাও মানে দম আছে যদি আমাক মাৰি দেখুওৱা আমি আমাক কাষ্টমত হৰাই দেখুওৱা বুলি কৈছিল তো তেনেকৈ আমাক চেলেঞ্জ দিছিল ছ' আমি একচেপ্ট কৰি ল'লোঁ যে অঁ হ'ব আহা আমি চেলেঞ্জটো একচেপ্ট কৰিছোঁ আমি হৰাই দেখাম তোমালোকক ইমান যদি হেৰি হৈছে তো তেওঁলোকে এখন কাষ্টম ক্ৰিয়েট কৰিলে কাষ্টম বনোৱাৰ পিছত আমাক তালৈ মাতিলে আমি সোমালোঁ সোমোৱাৰ পিছত তেওঁলোকে ভাবিছিল যে আমি বহুত অলপ খেলিব নেজানো বেয়া প্লেয়াৰ তো লাহে লাহে আমি প্ৰথম দুই ৰাউণ্ড তেওঁলোকক জিকিব দিলোঁ দেখিলোঁ যে তেওঁলোকে ভালকৈ মাৰিবই পৰা নাই তেওঁলোকক সেই চাঞ্চ দি দিলোঁ এনেই চাঞ্চ দুটা দিলোঁ যে অলপ জিকি লওক তাপা তেওঁলোকে দুই ৰাউণ্ড জিকি ল'লে জিকি লোৱাৰ পিছত আমি আৰম্ভ কৰিলোঁ আমাৰ আমি তেওঁলোকক একেৰাহে গোটেইকেইটা ৰাউণ্ড হৰাই দিছিলোঁ একেবাৰে লাষ্টৰ ৰাউণ্ডটোতহে তেওঁলোকে যেতিয়া আমাৰ সাত হ'বলগীয়া আছিল মানে ছয় ৰাউণ্ড ছয় নম্বৰ ৰাউণ্ডটো চলি আছিল সেই ৰাউণ্ডটোতেই তেওঁলোকে আমাক হৰাই দিছিল তাৰ পিছৰ ৰাউণ্ডটোত আমি তেওঁলোকক হৰাই আমি খেলখন জিকি গৈছিলোঁ সেইটো ৰাউণ্ড বহুতো চেলেঞ্জ আছে ক'লে শেষ নহ'ব আৰু এবাৰ ৰাণিঙৰ ক্ষেত্ৰত আমাৰ সাত কিলোমিটাৰ এটা হেৰি ৰাণিং টেষ্ট আছিল টেষ্ট নহয় চেলেঞ্জেই আছিল যে আমাৰ ঘৰৰ ওচৰৰে এজন ল'ৰাই কৈছিল যে আহা আমি সাত কিলোমিটাৰ এটা ৰাণিং চেলেঞ্জ লগাওঁ যে কোন ফাৰ্ষ্টতে এই সাত কিলোমিটাৰটো কমপ্লিট কৰিব পাৰি তো আমাৰ এই মাৰথান দৌৰ বুলি ক'ব পাৰি তো মাৰাথান দৌৰত আমি আমি দুজনকৈ তিনিজন আছিলোঁ আমি সেই তিনজনৰ ভিতৰত এজন দীপাংকৰ আছিল দীপাংকৰেই সেই কথাটো কৈছিল যে আহা আমি এনেকে দৌৰ মাৰোঁ কোন ফাৰ্ষ্ট হয় চাওঁ বা কোনে এই চেলেঞ্জটো কমপ্লিট কৰিব পাৰোঁ চাওঁ কাৰণ সাত কিলোমিটাৰ কৰাটো বহুত ডাঙৰ কথা তো মই ক'লোঁ যে অঁ ঠিক আছে কাৰণ মই মানে ৰাতিপুৱা মৰ্ণিং ৱাক কৰোঁ মৰ্ণিং ৱাক কৰোঁতে অলপ প্ৰেক্টিচো কৰা হয় দৌৰাৰ তো মই ভাবিলোঁ ময়ো চেষ্টা কৰোঁ তো সেই ৰাণিং টেষ্টটো আমি তি আৰু এজন মই ভাবিলোঁ দুজন হ'লে ভাল হ'ব আৰু এজন মাতি লওঁ ভাল হ'ব তো আৰু এজন মাতি লৈছিলোঁ ট'টেল আমি তিনিজন হৈছিলোঁ আমাৰ এই চেলেঞ্জটো বামুণবাৰীৰ পৰা আৰম্ভ হৈছিল আৰু শেষ হ'বলগীয়া আছিল আমাৰ আমাৰ এই অভাৰব্ৰিজ আছে অভাৰব্ৰিজৰ ওচৰত তো আমি বামুণবাৰীৰ পৰা সেই ৰাণিং টেষ্টটো আৰম্ভ কৰিছিলোঁ আমি ৰাতিপুৱা প্ৰায় চাৰিটামান বজাত পাইছিলোঁগৈ বামুণবাৰী চাৰিটা বজাত আমাৰ ৰাণিং টেষ্ট আৰম্ভ কৰিছিলোঁ সেই চেলেঞ্জটো আৰম্ভ কৰোঁতে আমি আমাৰ এজন ৰেফাৰী আচলতে মানে এজন মানে থৈছিলোঁ সেই ব্যক্তিজনে আমাক গাইড কৰিছিল তথা আমাক চকু দিছিল তেখেতে হুইছেল বজালে তাৰপিছত আমি দৌৰা আৰম্ভ কৰিলোঁ প্ৰথম অৱস্থাত মোৰ অণ্ঠ কণ্ঠ প্ৰায় তিনি কিলোমিটাৰমান যোৱাৰ পাছতে মোৰ অণ্ঠ কণ্ঠ শুকাই গৈছিল মোৰ ভৰি বিষ হৈছিল লাহে লাহে তাৰপিছত সেই গাইডজনে অৰ্থাৎ সেই ছাৰজনে আমাক সকলোকে এই গ্লুক'জৰ কপাহত গ্লুক'জ লগাই লগাই এইখিনি গ্লুক'জৰ পানী আছিল তাত কপাহ তিয়াই থৈছিল আৰু সেই কপাহ ছিঙি ছিঙি আমাক মুখত ল'বলৈ দিছিল আৰু তেওঁ সেইদৰে মাজে মাজে আহি আমাক তেনেকে গ্লুক'জ পানী যোগান দিছিল আমি গৈছিলোঁ গৈ আমি প্ৰায় আমাৰ তিলৈ আছে আমাৰ বামুণবাৰীৰ পৰা প্ৰায় চাৰি কিলোমিটাৰমান আহিলে তিলৈ বুলি এশ এডোখৰ জেগা পায় মই দৌৰি আহি আহি লাষ্টত মোৰ ভাগৰি পৰাত মই তিলৈৰ কাষত এখন বেঞ্চ আছিল কাঠৰ বেঞ্চ আমি মই তাতেই অলপ দেৰি বহিলোঁ যিহেতু মোৰ বহুত ভাগৰ লাগিছিল ডিঙি অণ্ঠ কণ্ঠ শুকাই গৈছিল বাকী দীপাংকৰ দৌৰ মাৰিয়ে আছিল আৰু বাকী ইজন আছিল যোনজন তেওঁ ঋতু ঋতুৱে অলপ দূৰ গৈ তেওঁ ৰখি দিছিল আৰু ছাৰে আকৌ মোক গ্লুক'জ পানী যোগান দিয়াত তাৰপিছত মই গ্লুক'জ পানী খাই আকৌ পুনৰ দৌৰ আৰম্ভ কৰিছিলোঁ তাৰপিছত প্ৰায় আমাৰ ৰাণিং টেষ্টটো কমপ্লিট হওঁতে এক ঘণ্টামান সময় লাগিছিল এক ঘণ্টা সময়ৰ পিছত আমি মোতকৈ দীপাংকৰ প্ৰায় দহ মিনিটমান আগতেই পাইছিলগৈ অ'ভাৰব্ৰিজ তো তেওঁক এই প্ৰতিযোগিতাৰ ফাৰ্ষ্ট হিচাপে ঘোষণা কৰা হৈছিল আৰু মই দ্বিতীয়তে তেওঁ পাইছিলোঁগৈ আৰু তৃতীয়তে